মই আচলতে ফুল আৰু শাক পাচলি দুয়োধৰণৰ গছ ৰুব পালেই ভাল পাম ফুলৰ প্ৰতিও মোৰ বৰ এটা আকৰ্ষণ আছে ফুল বৰ ভাল পাওঁ আমাৰ ঘৰতো বহু ধৰণৰ ফুল আছে মই ফুলবিলাক গোটাই গোটাই ৰুওঁ ফুলবোৰ যেতিয়া ফুলে ফুলবিলাক চায়েই মনটোৱে ভাল লাগে আৰু ফুলবিলাকে বৰ ঘৰটো ভাল লগা কৰি তুলে তাৰ পিছত ফুল সেইকাৰণে ফুল গছ ৰুবলৈ পালে মই বৰ ভাল পাওঁ তাৰ পিছত শাক পাচলিতো আমাক লাগিবই শাক পাচলি খাই আমি জীয়াই থাকিব লাগিব বজাৰৰ পৰা এইবিলাক যি শাক পাচলি আমি আনো সেইবিলাক সাৰ দিয়া থাকে বহুত আৰু সেইবিলাক অসমত বেছিসংখ্যক কিছুমান নাহেই অসমৰ পৰা আৰু বিহাৰ সেইবিলাক জেগাৰ পৰা আহে তাত সেইবোৰ বিলাক সাৰ চাৰ দিয়াও যেনেকৈ তেনেকৈ আনে কিন্তু আমি শাক পাচলি যেতিয়া আমি ঘৰতে লগাওঁ আমি কোনো ধৰণৰ আমি সেনেকুৱা সাৰ বজাৰত কিনা সাৰ আমি নিদিওঁ অকল আমি ঘৰত যি গোবৰসাৰ আমাৰ কেঁচুসাৰ শুকান পাতৰ পৰা আমি যিটো বনাওঁ জৈৱিক সাৰ জৈৱিক সাৰ আমি দিওঁ আৰু সেনেকে আমাৰ শাক পাচলিবিলাক একদম ফ্ৰেচ ফ্ৰেচ বুলি কয় মানে একদম তাত একো সেইখিনি শাক পাচলি খালে একো বেমাৰ আজাৰ নহয় সেই শাক পাচলিখিনি আমি কেতিয়াবা আমাৰ ওচৰে পাজৰে মানুহক বিলায়ো দিওঁ ঘৰত খাইয়ো আমি বিলাই দিওঁ আৰু শাক পাচলি আমি অকল যে খাই মানুহক বিলাই সন্তুষ্টি হৈ থাকিব পাৰোঁ সেইটো নহয় আমি শাক পাচলি খেতি কৰিও আমি জীয়াই থাকিব লাগি পাৰোঁ টকা পইচা আমি পাব পাৰোঁ বজাৰত যদি আমি আমাৰ ঘৰৰ শাক পাচলিবিলাক লোকেল শাক পাচলিবিলাক আমি বজাৰত উলিয়াই দিওঁ এইটো আচলতে সকলো মানুহেই বিচাৰে যে এটা লোকেল বস্তু খাব ঘৰৰ আমাৰ ঘৰবিলাকত হোৱা একদম সাৰ নিদিয়া বস্তু খাব কাৰণ বেমাৰ আজাৰ বহুত হয় মানুহৰ সাৰ দিয়া বস্তু খাই খাই আচলতে আজিকালি বৰ বেয়া বেয়া বেমাৰো সাৰ দিয়া বস্তু খাই খায়েই হৈছে বুলি কয় ডক্তৰে সেইকাৰণে মই ফুলৰ লগতে যদি শাক পাচলি গছো ৰুব পাৰোঁ তেতিয়া মই বৰ ভাল পাম